হেল্ল' অ' এই নিলমণি নেকি এই পঞ্চায়তৰ অফিচত অ' যাব লাগিছিল তো তাকেতো কোনদিনা যাবা নহয় যাম মানে সোনকালে যাব লাগে যাই তাতে বীজ বীজ বীজ বোলে কিবা আছে বীজবিলাক যাই আনিব লাগে অ' অ' আ নহ'লে বেলেগ মানুহ আগতে গুচি গ'লে পাছত আমাৰ বৰ দিগদাৰ হ'ব আমি পাবা নহৈ পাছত আ ফোন কৰিছিল তেখেতে অ' অ' অ' অ' পাছত বৰ দিগদাৰ হৈ যাব আমাৰ হাৱা হৈ যাব গতিকে কোন দিনা যাবা কি কথা ডে'ট এটা ফিক্স কৰা তুমি অ' কোন টাইমত যাবা অ' ৰাতিপুৱা ভাগতে অ' ৰাতিপুৱা মইতো যাব পাৰিম আজিকালি ঠাণ্ডাটো কমি গৈছেতো এতিয়া যাব পাৰি আৰ হা বহুদিন যোৱাও নাই তাতে অ' অ'